অঁ এই আমাৰ কুকুৰটো হেৰি চুলি কটাবলে আছিলে পাই আপোনালোকৰ চেলুনলৈ নিম বুলি ভাবিছিলোঁ দোকানলে অঁ থাকিব নাই বাৰু খোলা খোলা থাকিব নাই বাৰু অঁ কালিলে দহটামান বজাতে যাম বুলি ভাবিছোঁ অঁ কাইলে সোমবাৰ অঁ অঁ অঁ কিমান ল'ব বাৰু দামটো এই হেৰি এইটো পমেৰিয়ান নে কি ল'ৰাবোৰেহে জানে আৰু অঁ অঁ অঁ কিমান ল'ব দামটো অঁ অঁ অঁ অঁ অঁ অঁ তাকেই এতিয়া নিবলে ধৰিবলে নিব পাৰিমনে নোৱাৰিমনে মানুহ আৰু এতিয়া ল'ৰাটো থাকেনে নাথাকেই তাকে অঁ অঁ হ'ব হ'ব দিয়ক অঁ